মই ৰিয়েলমি ছিক্স প্ৰ' মোবাইলটো ল'লোঁ ত' মোবাইলটো ভাল বহুত ধুনীয়া ৰেম এইট জি বি ল'লোঁ ইন্টাৰনেল মেম'ৰী এশ আঠাইছ জি বি তাৰ পৰা কেমেৰাটো ফিফটিন মেগাপিক্সেল ভাল কোৱালিটি তাৰ পৰা বেটেৰী বেকআপটো মোটামুটি বহুত দিয়ে আৰু আৰু চাৰ্জাৰটো মানে স্পীডত হয় এবাৰ আধা ঘণ্টা চাৰ্জ দিলে ফুল চাৰ্জ হৈ যায় আৰু সম্পূৰ্ণ হৈ যায় পিছত মোবাইলটো স্ক্ৰীণ স্ক্ৰীণখন টাচ্চ পেড বহুত ভাল ডিচপ্লেও ভাল চলাই ধুনীয়া লাগে একেবাৰে সহজ আৰু চলাবলৈ কেমেৰাৰ কোৱালিটিটো বহুত ভাল আৰু আগফালৰ কেমেৰাটো আৰু মানে ছোৱালী মানুহ বগা হৈ যায়গৈ একেবাৰে ল'ৰা মানুহ আমাৰ কলা মানুহে বগা হৈ যায় তাৰ পৰা